নমস্কাৰ মই অঞ্জুমণি দাসে কৈছোঁ পাঁচ নম্বৰ ৱাৰ্ডৰপৰা মই এখন বেলেগ চহৰৰপৰা ইয়ালৈ আহিছোঁ মোৰ ইয়াত কোনো সুবিধা পোৱা নাই গতিকে সুবিধা পোৱাৰ কাৰণে এটা সেৱা আগবঢ়াই দিয়ক যাতে মই সুবিধাখিন ইয়াৰপৰা সকলোতে পাব পাৰোঁ